মইতো ভাত আঞ্জা ফাৰ্ষ্ট মাৰ পৰাই শিকিছোঁ মায়ে বনাইছিল মায়ে শিকাই দিছিল শিকাই দিয়াৰ পিছত আৰু মই নিজে আইডিয়া কৰি কৰি মানে বেলেগ ধৰণৰ বনাই থাকোঁ আৰু যে এইটো এনেকে বনালে ভাল লাগিব নে সোৱাদ লাগিব নে সেইটো তেনেকে বনালে সোৱাদ লাগিব নে সেনেকে বনাওঁ বনাই মেলি খাওঁ আৰু মানে সবেই কিছুমানে মানে বিয়াত কিছুমান বস্তু খাদ্য খাই আহোঁ আহি পেলাই সেনেকে মানে নিজে আয়ত্ত্ব কৰি লওঁ যে এইটো বনালে এনেকুৱা লাগিব নেকি চাওঁ আৰু টেষ্ট কৰি কৰি ঘৰত বনায় তেতিয়া আৰু ছোৱালীহঁতক সোধোঁ ভাল লাগছে নে অঁ ভাল লাগিছে বিয়াৰ দৰে লাগিছে না কি কিছুমান বস্তু বিয়াৰ দৰে হোৱা বুলি কয় কিছুমান আৰু কয় নাই হোৱা নাই সেনেকুৱা আৰু কিন্তু কিছুমান মানে কিন্তু ইহঁতে আৰু আমাৰ ছোৱালীকেইটাই ভাল পায় সবসে পনীৰৰ নিৰামিষ বনালে বেছি সোৱাদ পায় মানে তাত নহৰু পিঁয়াজ একো নিদিওঁ আৰু নহৰু পিঁয়াজ নিদিওঁ অকল আদা দিওঁ জিৰাৰ গুড়া দিওঁ সেনেকে গাখীৰ দিওঁ খিচমিচ কাজু বাদাম এইবিলাক দিওঁ গাখীৰ দিওঁ সেনেকে বনাওঁ বনালে ইহঁতে মানে সেইটো ডম খাই বহুত ভাল পায় পনীৰেদি বিলাহি কাটি কিন্তু নিৰামিষ আৰু তাত একো নাই ঘিঁউ চিউ দিওঁ বাটাৰ দিওঁ সেনেকে এইটো পনীৰৰ চব্জীটো খাই ভাল পায় বা আলুৰ ডমটোও খাই ভাল পায় সেনেকে গোটা আলু সৰু ডমটো সেনেকা খাই ভাল পায় তাত কিন্তু আদা নহৰু পিঁয়াজ নিদিওঁ মানে অকল নিৰামিষ আৰু সেইটো নিৰামিষ সেইটোৰ পৰা খোৱা যায় আমাৰ শাওনৰ মাহত শাওনৰ মাহটোত খালে মানে আমি নহৰু পিঁয়াজ একো নাখাওঁ তেতিয়া তাৰমানে সব সেই আৰু মানে নিৰামিষ আৰু তেতিয়া সেই সেইটো আলুৰ ডমটো চলে বেছিকৈ পনীৰৰটো চলে চলিলে তেতিয়া তাৰমানে সেই সব কিচমিচ কাজু বাদাম এইবিলাক দিওঁ ঘিঁউ দিওঁ বাটাৰ দিওঁ গাখীৰ দিওঁ সেনেকেই বনাওঁ চব্জীটোত মানে পানী বেছি নিদিওঁ আৰু গাখীৰেদিয়েই বনাওঁ সেইটো খাই বিৰাট সোৱাদ পায় আৰু ইহঁতে আৰু মাংস বনালেও ইহঁতক মানে সেই হেৰি মাংস লাগে আৰু এই কি কেপচিকাম দি পিঁয়াজ দি বনাই দি সেনেকে বনাই দিলে সেনেকা খাই ভাল পায় বা চচ টচ দি বনালে সেনেকা ভাল পায় আৰু ব্ৰইলাৰ মাংসটো কিন্তু এনেই হেৰি মাংস পঠাৰ মাংস বা লোকেল মুৰ্গী সেইটো সেইটো সিঁহতে ইমান ভাল নাপায় কিন্তু আমি খাই ভাল পাওঁ বনাওঁ সেইটোও খায় কিন্তু মানে এইটো ব্ৰইলাৰটো বনালে ইহঁতক মানে চিকেন চিলি কৰি বনাই দিব লাগে চিকেন চিলি বনালে ইহঁতে খাই ভাল পায় আৰু বহুতে আলহীবিলাক আহিলেও তাৰমানে মোৰ মাংসটো খাই ভাল পায় আৰু এনেকে গোটা কৰি বনাওঁ চিকেন চিলি টাইপ বনাওঁ বা কেতিয়াবা এনেই বনাওঁ তেতিয়া মানে আলহীবিলাকে সবেই কয় আৰু মোৰ মাংসটোৱেই বোলে বেছি টেষ্ট হয় বাকী নাজানো আৰু কি হয় কিন্তু আলহীবিলাকে কয় আৰু যে বৌ বনালে কোনোবা আহিলে মাংসটো বনাবি দেই মাংসটোহে খাই ভাল লাগে এনেকে কয় আৰু